ব্যৱসায় আৰম্ভ কৰিবলৈ মই প্ৰথমতে কাৰো পৰা বিশেষ তেনেকে আন কাৰো পৰা পৰামৰ্শ লোৱা নাই আৰু পোৱা নাই বাৰু মই মথো দটাৰ পৰাই দেতাই কৈছিলে দেতাৰ পৰাই পাইছিলোঁ পৰামৰ্শ পাইছিলোঁ বুলি ক'ব লাগিব যিহেতু মই গ্ৰেজুৱেশ্যন কৰি পিনে এনেই বহি থকা হৈছিলে ঘৰত প্ৰায় এবছৰ দিন চ' দেতাই ক'লে যে এনেই থকাতকৈ যেতিয়ালৈকে কিবা এটা নাপাবা কিবা এটা হ'লেও নহয় তেতিয়ালৈকে তই এইখনকে এই ৰিক্সা এখনকে ল আৰু দ্বিতীয়তে ৰিক্সা এখন ইনেও প্ৰয়োজনীয় আছিল বাৰু আমাৰ ঘৰৰ কাৰণে মই সেইটো কথা অলপ দিন আগৰ পৰা তাৰে দেতাই কোৱা অলপ দিন আগৰ পৰা চিন্তা কৰি আছিলোঁ ল'ম বুলি তাৰপাছত দেতাইও ক'লে তাকে তাৰ ওপৰতে ভাবি চিন্তি ল'লোঁ ৰিক্সাখন ৰিক্সাখন লোৱাৰ পাছতে তাত অলপমান টকা ইনভেষ্ট কৰিবলগীয়া হৈছিল নলগা নহয় ইনভেষ্ট কৰিলোঁ যদিও প্ৰথম অলপ দিন ভালে আছিল বাৰু বজাৰখন ঠিকেই থাকে গৈ আছিল কিন্তু লাহে লাহে লাহে লাহে বজাৰ মানে ইমান ভাল নাই কেতিয়াবা চাৰিশ কেতিয়াবা পাঁচশ কেতিয়াবা ছশ কেতিয়াবা সাতশ কেতিয়াবা ভাল হৰে আঠ নশ টকাও হয়গৈ আৰু তাতে খৰচ মানে কেতিয়াবা পইচা খৰচ হয় খৰচ কৰিবলগীয়াও হয় খৰচ কৰিবলগীয়া মানে কেতিয়াবা ৰিক্সাখন বেয়া হয় তেতিয়া তাত পইচা খৰচ কৰিবলগীয়া হয় কেতিয়াবা কিবা ডাঙৰকৈ ডাঙৰকৈ বেয়া হয় তাত কেতিয়াবা বেছিকে টকা দিবলগীয়া হয় কেতিয়াবা অলপ সৰু সুৰা খৰচাও হয় তাতো যায় নোযোৱা নহয় অলপ কমকে যায় কিন্তু তাতো যায় তাৰপিছতে আহি গ'ল ৰিক্সাখন টাউনত যিহেতু আমাৰ বেটেৰী ৰিক্সা ই ৰিক্সাসমূহ হাই হাইৱেত চলিবলৈ পাৰ্মিশ্যন নাই চ' কিন্তু হ'লেও আমাৰ ইয়াত যি পুলিচ প্ৰশাসন আছে এই স্থানীয় প্ৰশাসনে যিসকল নিবনুৱা আছে আমাৰ নিচিননা যিসকল লোক আছে তেওঁলোকক এটা সুবিধা কৰি দিছে যাতে তেওঁলোকৰ ঘৰটো চলক সেই বুলিয়েই হাইৱে'ত চলিবলৈ পাৰ্মিশ্যন এটা দিছে লোকেল প্ৰশাসনেহে কিন্তু কেতিয়াবা কেতিয়াবা তাতো আকৌ আমাৰ যেতিয়া চেকিং হয় এম ভি আই হওক বা কেতিয়াবা ওপৰৰ পৰা যেতিয়া অৰ্ডাৰ আহে হেড অফিচৰ পৰা যেতিয়া অৰ্ডাৰ আহে তেতিয়া চেকিং হয় চেকিং হোৱাৰ লগে লগে ৰিক্সাসমূহ ধৰে কেতিয়াবা ধৰে কেতিয়াবা গম পালে আঁতৰি থাকোঁ যিদিনাখন ধৰে সেইদিনাখনতটো যথেষ্টখিনি টকা দিবলগীয়া হয় আৰু দি পাইছোঁ বাৰু কিন্তু দিলেও যিমান যিমানখিনি দিবলগীয়া হয় পাছত গৈ পিনে ক'লে বাৰু সিমান নেলাগে কিন্তু আজিকালি হ'লেও কমকৈ চেকিং হয় চেকিংটো ইমান নহয় কেতিয়াবাহে অকল লাইচেন্সখনহে বিচাৰে সেইখন বিচাৰোতে মোৰখন বাৰু মোৰ আছে বাৰু লাইচেন্স নথকা নহয় মই তেতিয়া দিবলগীয়া নহয় কিন্তু মাজে সময় কেতিয়াবা আমাৰ মৰাণৰ মাজেদিয়ে যেতিয়া কোনোবা চৰকাৰী বিষয়া পাৰ হৈ যায় তেতিয়া আমাৰ ৰিক্সাসমূহ বন্ধ কৰিবলৈ কয় আৰু যিহেতু অলৰেডি পাৰ্মিশ্যন নায়ো সেইকাৰণে বন্ধ কৰিবলৈ কয় আৰু বন্ধ কৰিবলগীয়া হয়ো বন্ধ কৰোঁ কিন্তু তাতেই বন্ধ কৰাৰ পিছত সিমানখিনি সময় নোৱাৰোঁ আৰু ভাড়া মাৰিব নোৱাৰোঁ সিমানখিনি সময় পইচা টকাও নেপাওঁ আৰু দ্বিতীয়তে যিকোনো বিজনেছ বিজনেছ কৰিবলৈ বিশেষ শিক্ষাৰ প্ৰয়োজনটো নহয় কিছুমান বিজনেছ আছে নথকা নহয় কিন্তু হ'লেও যিকোনো বিজনেচতে মেণ্ডেটৰী বোলা বস্তুটোতো নাই শিক্ষা শিক্ষা যে মেণ্ডেটৰী তেনেকোৱাটো নাই বাৰু বিজনেছ নিজৰ ভিতৰৰ পৰা আহে বিজনেছ আপুনি যেতিয়া যি বিজনেছ বুলিয়ে নহয় যিকোনো কাম যিকোনো কামকে যেতিয়া ভিতৰৰ পৰা যেতিয়া আপুনি সময় দিয়ে সেই কামটো হয়গৈ আৰু বিজনেছ বিশেষকৈ বিজনেছত সময় দিবলগীয়া হয় বিজনেছত বহুতখিনি বস্তু প্ৰয়োজন হয় বিজনেছ আপোনাৰ ব্যৱহাৰ পাতি সকলোখিনি ফাইনেন্সিয়েলি ষ্ট্ৰং সকলোবোৰ বস্তুৰ প্ৰয়োজন হয় সকলোখিনি দিলেহে আপোনাৰ মানে বিজনেছটো সম্পূৰ্ণ হয়গৈ আৰু বিজনেছ অকল কৰিলেই নহয় ব্যৱসায় অকল ক'লেই নহয় তাৰ কাৰণে কিছুমান মেনাৰ্ছৰ প্ৰয়োজন হয় কেতিয়া কোনটো সময়ত কোনটো কোনজন কাষ্টমাৰৰ লগত কেনেকৈ কথা পাতিলে সেই কাষ্টমাৰজনে বস্তু ল'ব বা কোনজন কাষ্টমাৰে নলয় তেওঁৰ লগত যিমানেই ভালকৈ নাপাতক তেওঁ নলয় তেনেকুৱা কাষ্টমাৰৰ লগত কেতিয়া কেনেকে পাতিব লাগে সেইটো আপুনি আপোনাৰ সিমানখিনি আইডিয়া ভালকৈ থাকিব লাগিব তেতিয়াহে আপুনি পাৰিব